ৰাই গাঁও বা ৰাজ্যৰ বাহিৰলৈ গৈ উচ্চশিক্ষিত হোৱা লোকসকলে তাবাহিৰতে কাম কৰাতকৈ নিজৰ দেশৰ ভিতৰত নিজৰ ৰাজ্যৰ ভিতৰলৈ ওভতি আহি কাম কৰাটোৱে উচিত বুলি ভাবোঁ কিয়নো নিজৰ প্ৰতিভাসমূহ নিজৰ ঠাইতেই বিকাশ হোৱাটো বিচাৰোঁ বা বিকাশ হ'লে বহুতখিনি নিজৰ ৰাজ্যখন বা নিজৰ গাঁও নিজৰ ঠাইখনৰ বহুতখিনি উন্নতি হয় কাৰণ এইখিনি প্ৰতিভা বাহিৰত গৈ কৰাতকৈ নিজৰ ভিতৰতে কৰিলে বহুতখিনি ঠাইডোখৰ বহুতখিনি উন্নতি হয় আৰু মানুহখিনিও অকণমান অলপ জ্ঞান দিব পাৰে মানুহখিনি তেতিয়া ঠাইখিনি অলপ উন্নতি হয় ল'ৰা সেইখিনিৰ পিছৰ জেনেৰেচনৰ ল'ৰা ছোৱালীবিলাকো সেইখিনি শিকিবলৈ অকণমান উৎসাহিত হয় আৰু তেনেকৈ কাম কৰা উচিত বুলি ভাবোঁ কাৰণ নিজৰ ঠাইখিনিত এতিয়া তেতিয়াহে উন্নতি হ'ব প্ৰতিভাবিলাক বিকাশ কৰিব পাৰিলে উচ্চশিক্ষিত হৈ বিদেশী কোম্পানীসমূহকে লাভৱান কৰাতকৈ নিজৰ থলুৱা ঠাইখিনিৰ থলুৱা কোম্পানীসমূহক থলুৱা কল কাৰখানাবিলাকক উন্নতি কৰিলে ঠাইখিনিৰ বহুতখিনি উন্নতি হয় আৰু তেতিয়া বাহিৰৰ দেশৰ লগতো ফেৰ মাৰিবলৈ অলপ সহজ হয় বা তেতিয়া বুজি পায় মই সেইটো বুলিয়ে ভাবোঁ ৰাজ্যৰ বাহিৰলৈ উচ্চশিক্ষিত হোৱাতকৈ ঘৰৰ ভিতৰতে সেইখিনি কামো কৰিলে নিজৰ ৰাজ্যলৈ ওভতি আহি সেইখিনি কাম কৰাটোৱে উচিত হয় বুলি ভাবোঁ